মই চিলাই আৰু গোঁঠা খুব কমেই কৰোঁ মই তাত বওঁ তথাপি মই কাপোৰৰ ৰং কাপোৰৰ লগত চিলাই ৰংটো সাধাৰণতে মই যিটো চিলাই হয় সেই বা ফুলৰ ৰংটো মই বাচনি কৰি কৰোঁ সাধাৰণতে ডাঠ কাপোৰবিলাকত বগা ৰংটো দি ৰং যদি মাজে মাজে দিয়া হয় কাপোৰ খুব ৰংটো উজ্জ্বল হৈ আহে মই নীলা কাপোৰত যদি অকণমান বগা ৰং দিওঁ খুব সুন্দৰ হয় কেতেকৈ নীলা যদি মই কাপোৰ এখন ডাঙৰ কাপোৰ এখন বওঁ মই সেই কাপোৰ বা মই চাদৰ এখন বা মেখেলাখন মই প্ৰিন্ট কৰোঁ বা এম্ব্ৰইডাৰী কৰোঁ তাত মই নীলা কাপোৰ হ'লে তাত মই কেতিয়াবা অৰেঞ্জ কালাৰ অৰেঞ্জ কালাৰ যিটো মানে কমলা ৰং সেই কমলা ৰংটো দিলেও কেতিয়াবা বৰ ধুনীয়া লাগে আৰু কেতিয়াবা সেউজীয়া কাপোৰত যদি মই ৰঙা পিন এটা কৰোঁ তাৰ মাজত অকণ বগা ৰং দিওঁ খুব ধুনীয়া হয় ৰংবোৰ সাধাৰণতে কাপোৰৰ ৰংটো যদি উজ্জ্বল হয় তাৰ মাজে মাজে বগা ৰঙো দিব লাগে আৰু ৰংটো যদি পাতল ৰং হয় পাতল ৰঙত যেতিয়া ডাঠ ৰঙৰ চি সেই কাপোৰ ৰঙৰ চিলাইটো কৰিব লাগে তেতিয়া দেখিবলৈ ধুনীয়া হয় আৰু ৰংটো উজ্জ্বল হয় কাপোৰবিলাক যেতিয়া ৰংবোৰ উজ্জ্বল হয় তেতিয়া কাপোৰবিলাক দিন যায় আৰু পুৰণি হ'লেও কাপোৰখন যেন পুৰণি হৈ গৈছে ঠিক তেনেকুৱা নেলাগে কাপোৰ আনকি ফাটি গ'লেও পু যদি ৰংটো উজ্জ্বল হৈ থাকে তেতিয়া দেখিবলে খুব সুন্দৰ হৈ থাকে কাপোৰ আচলতে ৰঙৰ ওপৰতো বা বহুতখিনি দিন যোৱাৰ সেইটো নিৰ্ভৰ কৰে কাপোৰ যিটো লাষ্টিং কাপোৰ লাষ্টিংটো ৰঙৰ ওপৰতো নিৰ্ভৰ কৰে ৰঙো যদি সোনকালে যায়গৈ কাপোৰখন খুব সোনকালে বেয়া হয় সেইকাৰণে কাপোৰবিলাক খুব ধুনীয়াকৈ ৰংবিলাক কৰিব লাগে বাচনি মো মই আপোনালোককো কওঁ সকলোকে ক'ব বিচাৰোঁ যে ৰংবিলাক দিওঁতে কাপোৰৰ ৰং সদায় অলপ ডাঠ ৰংটো দিব লাগে যেনেকৈ নীলাত অকণমান আপুনি কমলা ৰং দিব লাগে ক কমলা ৰং দিলে ভাল হয় আৰু সেউজীয়া ৰঙত আপুনি ৰঙা ৰং দিব পাৰে আৰু ৰঙৰ মাজত যদি সেই ডাঠ ৰংবিলাকৰ মাজত যদি অলপ অলপ বগা ৰং দিয়ে তে দেখিবলৈ ধুনীয়া হয় কাপোৰো উজ্জ্বল হয় মই মই কাপোৰ তেনে মই কাপোৰ বওঁ আৰু কাপোৰ ব'লেও মই তেনেধৰণে ৰংবোৰ দিওঁ আৰু আপোনালোককো মই তেনেকৈ দিবৰ কাৰণে পৰামৰ্শ দিওঁ মই হেৰি মই কেতিয়াবা এম এম্ব্ৰইডাৰী কৰোঁ সেই এম্ব্ৰইডাৰীত মই তেনেকৈ ৰং দিওঁ আৰু মই চিলাই কৰোঁতে মই কেতিয়াবা চিলাই কৰোঁ সেই চিলাইবিলাকতো মই তেনেকৈ ৰংবোৰ উজ্জ্বল হোৱাকৈ ৰংবিলাক দিওঁ যাতে ৰংবোৰ সুন্দৰ হয় আৰু ৰংবোৰ উজ্জ্বল হয় ৰং উজ্জ্বল হোৱটো ওপৰতে নিৰ্ভৰ কৰে ৰংবোৰ এই সে সেউজীয়া আৰু সেউজীয়া ৰঙা কমলা তে তেনেধৰণে ৰংবোৰ যদি ই চিলেক্ট কৰি একেলগতে যদি সেই ৰংকেইটা মি মিলাই পিনি কিবা এটা ফুল কৰা হয় খুব সুন্দৰ হয় দেখিবলৈ মাজে মাজে তাৰ লগ বগাও ৰং দিয়া হয় মই ক'লা ৰংটো সাধাৰণতে নকৰোঁ ক'লা ৰংটো কি হয় বগা কাপোৰত যদি অকণমান ক'লা ৰং কৰা হয় তেতিয়া দেখিবলৈ ধুনীয়াই হয় কিন্তু সকলো ৰঙত ক'লা ৰংটো নিমিলে বগ বগা ৰংটোৰ মই বাকীবিলাক যিয়ে ৰং নকৰোঁ মাজত অকণ মই সদায় বগা ৰং দিওঁ সেই বগা ৰংটো দিলে খুব সুন্দৰ হয় দেখিবলৈ উজ্জ্বল হয় বে বেঙুনীয়া ৰং হ'লে যদি কাপোৰখন বেঙুনীয়া হয় তেতিয়া তাত মই গুলপীয়া আৰু বগা ৰং দিওঁ ব গুলপীয়া আৰু গুলপীয়া তে তেনেদৰে যদি গুলপীয়া কাপোৰ এযোৰ বওঁ সেই গুলপীয়া কাপোৰযোৰত মই বগা সেউজীয়া ৰঙা তেনেকৈ দিওঁ ডাঠ যদি সেউজীয়া কাপোৰ এযোৰ হয় ডাঠ সেউজীয়া কাপোৰযোৰত সাধাৰণতে কমলা ৰং ৰঙা তেনেদৰে ৰংবোৰ দিওঁ আৰু মই কেতিয়াবা মই দহিও বাটোঁ এই দহি বাটোঁতেও মই কাপো কাপোৰৰ দহিটো এতিয়া মই অলপ দীঘলকৈ বাচোঁ আৰু ৰংটো যাতে উজ্জ্বল ৰং হয় সেই উজ্জ্বল ৰঙৰ কাপোৰে মই উজ্জ্বল ৰঙৰ সূতাৰে মই দহিও বাটোঁ